আচলতে ফটোগ্ৰাফি মোৰ হ'বি কিন্তু তাৰ কাৰণে মই কাকো ফল' কৰা নাযায় মোৰ কোনো চছিয়েল মিডিয়াত সেই কাৰণে মই মোৰ ইমান এটা মানে এইটো আইডিয়া নাই কোনো ভাল ফটোগ্ৰাফাৰ কোন আছে এনেকুৱা